মাছ ধৰাৰ সময়ত মই প্ৰথমতেই কিছুমান কৌশল অৱলম্বন কৰোঁ যেনে তাত কিছুমান খাদ্য দি দিওঁ খাদ্য দি উঠি তাত সচৰাচৰ আমি জালেৰে মাছ মাৰোঁ কেতিয়াবা বৰশীৰে মাছ মাৰোঁ হেৰি জাল মাৰি দিয়াৰ পিছত বা বৰশীৰে মাছটো ধৰাৰ পিছত তাক উঠাই অনাৰ চেষ্টা কৰোঁ এইখিনিয়েই মোৰ